অঁ ভালে আছোঁ

অঁ ৰাস আহিল টো ৰাস চাব যাব লাগিব তুমি গেইছ' না অঁ একেলগে যাম নেকি তে একেলগে যাই ভালো লাগিব একলা একলি কে যোৱাত চাই গাড়ী ই ৰিক্সাতে যাব লাগিব ই ৰিক্সা আজিকালি পাই না অঁ ই ৰিক্সা ওলাই ওলাই কিনে পায়ে দেখোন তাতে যোৱা ভাল হ'ব অঁ ৰাসত এনে বজাৰ মানে আগে চাব লাগিব বজাৰ বজাৰো কৰিব লাগিব মূৰ্তি চাই তাৰ পিছত আৰু কিবা নতুন বস্তু ওলালে তাতে সেইও চাব লাগিব নতুন কিবা নােচোৱা বস্তু যদি আহে সেই চাই কিনে আৰু একদিনতটো নহয়ে পাল্লি দুই দিন মানে যাব লাগে অঁ আৰু ৰাসত এনে প্ৰথমতে মানুহো নহয় তাৰ পিছতহে মানুহ হয় মানুহ বেছি হ'লে বেছি ভালো লাগে চাই অঁ বাচন চাচনো কিনিব ভাল তাতে বহুত কমতো পাই আৰু লাষ্টৰ দিনাখানে বিশেষকৈ বহুত কমত পাই

অঁ যায় পাইছোঁ আমি লাষ্টৰ দিনা লগ হৈ কিনে গ'লে বহুত কমতে পাই কাপোৰ হওক চেণ্ডেল হওক ইফালে ভাত ৰান্ধাৰে কিবা বস্তু

অঁ পঞ্চাছ পঞ্চাছ টকীয়া ভাল নে চেণ্ডেলযোৰ কিছুমান ভাল থাকে আৰু কিছুমান সেয়ো থাকে এশ টকীয়া এশ টকীয়া এশ টকীয়া চেণ্ডেল থাকে এশ টকীয়া শাৰী থাকে এই সেইবিলাক শাৰী কিছুমান শাৰী ভাল থাকে বেয়া নহয় অঁ এনে আৰু যিখিনি ওচৰে পাজৰে নিয়াৰ কাৰণে ভাল সেইবিলাক কিনিব ভাল পাৰি আৰু ইনকে বিশেষকৈ আৰু দোকান গিলা বাহিৰৰ পে আহে না বাহিৰৰ পে আহিলে লাষ্টৰ দিনাখন সিহঁতে অলপ কমত দেই ইনকে ভাল লাগে লাষ্টৰ আগ দিনা বা লাষ্টৰ দিনা গ'লে বহুতে ভাল লাগে বহুত মানুহো হয় ওলাবা নহ'লে যাব অঁ এঘাৰ দিনে হ'ব প্ৰথমতে এক দিন যাই লাষ্টত একদিন যাম দিয়া অঁ বেলেগক ল'গ ল'গ নধৰো আৰু একেলগে যাম